বৰ্তমান সময়ত মটৰ চাইকেলে বৰ্তমান সময়ত মটৰ চাইকেলটো এটা কালচাৰেল পৰিণত হৈছে বহুতো নতুন বহুতো ফুল কুমলীয়া ল'ৰাৰ হাতত মটৰ চাইকেল পোৱাৰ ফলত এক্সিডেণ্টবোৰ সঘনাই সংঘটিত হ'ব ধৰা দেখিবলৈ পোৱা গৈছে তাৰোপৰিও অসমৰ গাঁৱে ভূঞে ৰাস্তা পদূলি সঠিক নোহোৱাৰ বাবে মটৰ চাইকেলৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হৈ বহুতো ব্যক্তি আগাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা যায় মটৰ চাইকেল চলো চলাওঁতে সদায় হেলমেট পৰিধান কৰিব লাগে গিয়াৰ পৰিধান কৰিব লাগে জেকেট হওক এইবিলাক আপোনাৰ গাৰ্ড হওক এনেকুৱাবিলাক বস্তু পৰিধান কৰাটো এটা বাঞ্চণীয় কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা নাযায় কিছুমান কলেজলে যোৱা সৰু সৰু ল'ৰা ছোৱালীয়ে মটৰ চাইকেল লৈ পিনি যিটো উদ্ভণ্ডালী আজিৰ যুগত মটৰ চাইকেল চলাব ধৰিছে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য হোৱা দেখিবলৈ পোৱা যোৱা নাই বাইকৰ ক্ষেত্ৰত কিছুমান নিয়ম চৰকাৰে আনিছে যদিও বহুতো ইমানো এক্সিডেণ্ট ৰোধ কৰিব পৰা হোৱা নাই সৰু সৰু ল'ৰা ছোৱালীয়ে যিটো গতিত বাইক চলাই তাণ্ডৱ চলাই গৈ আছে ৰাজপথত সেইটো বিষয়ে কতো একো শুনিবলৈ পোৱা দেখা যোৱা নাই নিউজ চেনেলে হওক লাগিলে অন্য দিশতো সামাজিক মাধ্যমত কোনো দিশত দেখিবলৈ পোৱা হোৱা নাই ৰাস্তা ঘাটৰ বাবেও বহুতো দুৰ্ঘটনা সংঘটিত হৈছে মটৰ চাইকেলত বিশেষকে বহুতো ৰাস্তা ঘাটত দ দ খাল সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যাৰ ফলত মটৰ চাইকেল আৰোহী স্কুটি আৰোহী

পৰা দেখিবলৈ পোৱা গৈছে মটৰচাইকেল চলাওতে সদায় সাৱধানতা অৱলম্বন কৰিব লাগে হেলমেট হওক পৰিধান কৰিব লাগে জাকেট পিন্ধিব লাগে নিজৰ চাই চেফটিটো সদায় আগতে চাবলগীয়া হয় মই মটৰ চাইকেল চলালে